ভাৰতৰ নৃত্যশিল্পীসকলক বলিউডে বহুত প্ৰভাৱিত কৰে যেনে তেওঁলোকৰ নৃত্য নাচা ষ্টাইলটো আৰু কৰিয়োগ্ৰাফিবোৰ বহুত প্ৰভাৱিত কৰে তেওঁলোকৰ গানবোৰ যোনবোৰ বহুতেই ভাল লাগে সেইবোৰ আমি দৈনন্দিন জীৱনতো আমি শুনো বা আমি দৈনন্দিন জীৱনতো আমি নাচোঁ তেনেকৈ চবতে নাচিব পাৰি গাব পাৰি তেওঁলোকৰ পুৰণি আধুনিক গানবোৰ আৰু সেইবোৰ গোটেই ভাৰতবৰ্ষই আকোৱালি লৈছে বলিউডৰ গানবোৰ যেনে তেওঁলোকৰ নাচৰ ষ্টাইলবোৰ বহুতে সেইটো চাই কিনে নিজৰ নিজে নাচিব চেষ্টা কৰে যেনেকৈ আমাৰ বিয়াতে হওক বা কিবা এনেকুৱা নাচৰ আমাৰ স্কুল কলেজতে হওক তাতে নাচিব চেষ্টা কৰে তেওঁলোকৰ ডান নৃত্যৰ ষ্টাইলটো আমাৰ নৃত্যৰ লগত মিহলাই কিনে ফিউজন কৰি কিনে তেওঁলোকে মানুহবোৰে আমি নাচিব চেষ্টা কৰে অসমীয়া মানুহবোৰেও হওক বা বেলেগ জাতিৰ মানুহবোৰে হওক বলিউডৰ যিকোনো ষ্টেপছবোৰ আনি কিনে ৱেষ্টাৰ্ণ মিলাই ফিউজন কৰি দিব খোজে আৰু যোনবোৰ মানে আমাৰ ডান্সত এক্সপ্ৰেশ্যন আছে মুখৰ অংগী ভংগী সেইবোৰো তেওঁলোকে বলিউডৰ কিছুমানৰ পৰা ল'ব লয় বলিউডে বহুতো এইবোৰত বহুতো ভাল ভাল প্ৰদৰ্শন কৰি আহিছে সেইকাৰণে চবে আঁকোৱালি লৈছে বলিউডৰ কিছুমান এনেকুৱা গান আছে যোনবোৰ সদায় বহুতো ভাল লাগে আৰু চিৰ সেউজীয়া হৈ আছে সেইবোৰ গান যোনবোৰ বহুত পুৰণা হ'লেও মানে মানুহবোৰে এতিয়াও সেইবোৰ গানত নাচে সেইবোৰ গান বজায় সেইবোৰ গানেৰে এটা বিয়া ঘৰতে হওক বা যিয়েই নহওক চবতে ভালকৈ ব চবে শুনে সেইবোৰ গান শুনি এতিয়াও মানুহবোৰে ভাল পায় সেই গানবোৰৰ কিছুমান গান হৈছে যেনে কজৰাৰে বন্তি আৰু ববলী মুভিখনৰ ধৰ্মেন্দ্ৰ মে মে তেৰা দুশমন ধৰ্মেন্দ্ৰ মে তেৰা দুশমান খাস্ত্ৰিয়া মুভিখ ফিল্মখনৰ চইয়া চইয়া দিলছে ফ্লিম ফিল্মখনৰ মাধুৰী ডিক্সিটৰ ধক ধক কৰ্ণে লগা বেটা ফিলিমখনৰ বল্লে বল্লে ব্ৰাইড এণ্ড প্ৰেডিউচেজ ফিল্মখনৰ তম্মা তম্মা এগেইন বদ্ৰীনাথ কি দুলহনীয়া মুভি ফিল্মৰ পেহ্লি নজৰ মে' ৰেচৰ গানটো আৰু কালা চচ্মা বাৰ বাৰ দেখো ফিল্মখনৰ লণ্ডন ঠুমক দা কুইন লণ্ডন ঠুমক দা গানটো প্ৰায় বিয়াবোৰত বজোৱা হয় জয় জয় শিৱ শংকৰ ৱাৰ ফিল্মখনৰ সেইবোৰ গান এতিয়াও বাজে আৰু মা মানুহবোৰে সেইবোৰ গান এতিয়াও বহুত ভাল পায় আৰু সেইবোৰত শুনি এতিয়াও আগৰ নিচিনাকৈ ভা ভালকৈ নাচি বাগি বা ভালকৈ তেওঁলোকক আঁকোৱালি লৈছে